হেল্ল' অঁ চিদাম্বৰ দাই হয়নে অঁ মই অনুপে ক'লোঁ এই কেনেকুৱা আপোনাৰ খবৰ খাতি ভালেইনে মই এই আপুনিটো লোন লৈছে নহয় জানো খেতিৰ বাবে তাকে মোৰ এবাৰ বৰ ভাল নহ'ল ময়ো তাকে ল'ম বুলি ভাবিছিলোঁ লোনটো হয় নেকি এনেই কি কি কাগজপত্ৰ লাগিব বাৰু আপুনি জানে নহয় লৈছে আগতে

মই পৰহিলৈ অঁ তাকে মই ক'ম বুলি ভাবিছিলোঁ পৰহি মানে মই যাম বুলি ভাবিছোঁ আপুনিও লগতে কাৰণ মই আগতে গৈ পোৱা নাই যে সহায় কৰি দিব অকমান ঠিক আছে দিয়ক অঁ মই পৰহিলৈ ফোন কৰিম বাৰু আপোনাক পৰহিলৈ